মোৰ প্ৰিয় খাদ্য ভাত আৰু কচু মাছৰ মাথা দি বনোৱাটো ভাতটোতো সকলোৱে জানেই বনাব ৰান্ধিব সকলোৱে জানো তাৰপিছতে মাছৰ কচু আৰু মাছৰ মাথা দি বনোৱাটো পদ্ধতিৰ বিষয়ে মই বাৰু কৈ দিছোঁ কচুখিনি আনি কচুটো কেইটামান আনি ভালদৰে ওপৰৰ চুচটো গুচাই মেলি সিজাই ল'ব লাগিব অকণমান সিজাই পানীৰ পৰা টুকি থৈ দিব লাগে তাৰপিছত মাছৰ মাথাটো সিজাই তাৰ কাঁইট ছাইটবিলাক গোটেইবোৰ চাফা কৰি ল'ব লাগে অকল যিটো কোমল মাংসখিনি মানে মাছৰ মাথাৰ সেইখিনিয়ে উলিয়াই ল'ব লাগে তাৰপিছত পিঁয়াজ ৰচুন আদা জীৰা জালুক বাতি থৈ দিব লাগে অকণমান চব ভাগে ভাগে ৰেডি কৰি ল'ব লাগে তাৰপিছত কেৰাহীখন পাতি তাতে পিঁয়াজ তেজপাত এখিলা দিব লাগে জলকীয়া দুটামান দিব লাগে পিঁয়াজ আৰু ৰচুন আদা এইখিনি ভাজি তাতে হালধি নিমখ অকণমান নাম মাত্ৰ চেনি তাতে জালুক জীৰা এইখিনি দি ভাজি থাকিব লাগে ভজাৰ পিছত তাতে মাছৰ মাথাটো ভাজি ল'ব লাগে মাছৰ মাথাটো ভালদৰে ভাজি ল'ব লাগে যাতে তাৰ চেণ্টটো নাহে নহ'লে অকণমান মাছৰ মাথাটোৰ ছেণ্ট এটা আহে তাৰপিছতে তাতে কচুখিনি দি ভালদৰে ভাজি একদম গুড়ি কৰি একদম হাতাৰে ভাঙি গুড়ি কৰি লৰাই লৰাই লৰাই লৰাই তাৰপিছত তাতে আৰু নিমখ চিমখ দি পিনে লাষ্টত অকণমান গৰম মচলা পিচি তাত দি দিব লাগে তাৰপিছত ভাতৰ লগত খাই বৰ ভাল লাগে মোৰ এইটো আটাইতকৈ ফেভাৰেট ডিছ মই খাই খুবেই ভাল পাওঁ এইটো বস্তু আৰু মই ঘৰত মানুহজনকো খুৱাওঁ প্ৰায়ে ৰান্ধি খুৱাওঁ ল'ৰা ছোৱালীকো খুৱাওঁ মোৰ ঘৰৰ সকলোৰে এইটো প্ৰিয় খাদ্য